আজি মই ৰাতিপুৱা সোনকালে উঠিছিলোঁ কাৰণ গুৱাহাটীত এটা কাম আছিলে সেইবাবে মই লৰালৰিকৈ ওলাই গৈছিলোঁ পাঁচটা পোন্ধৰত ট্ৰেইনখন আছিলে সেইবাবে মই চাৰিটা পঞ্চল্লিছ মানতেই ওলাই গৈছিলোঁ ডেকাৰ গাঁও ষ্টেচনৰ পৰা আছে ট্ৰেইনখন কিন্তু অ'টো ড্ৰাইভাৰজনেই আহি নাপালে তাৰপিছত মই অ'টো ড্ৰাইভাৰক ফোন কৰিলোঁ যে কি কাৰণে পলম হৈছে তেওঁ ক'লে যে কিবা কাম আছে বোলে সেইকাৰণে পলম হ'ল কিন্তু তেওঁৰ পলম হোৱাৰ কাৰণেই মোৰ কামটো ক্ষতি হৈ গ'ল মই গুৱাহাটী যাব নোৱাৰিলোঁ সেইবাবে মই অ'টো এজেঞ্চীকে ফোন কৰিলোঁ তেওঁলোকক ক'লোঁ যে মই ইমান জৰুৰী কাম এটা মোৰ কৰিবলগীয়া আছিলে কিন্তু কৰিব নোৱাৰিলোঁ আপোনাৰ এই ৰাজু নামৰ অ'টো ড্ৰাইভাৰটোৰ কাৰণে তেওঁ সময়মতে আহি নাপালে এতিয়া মোক ৰিফাণ্ড লাগিছিলে নতুবা মোক ভাড়াখিনিয়ে পৰিশোধ কৰি দিয়ক আৰু যিটো মই কামৰ কাৰণে গৈছিলোঁ সেইটো কামোটো নহ'লে সেইবাবে এতিয়া মোৰ আৰু উপায়ো নাই সেইকাৰণে মই আপোনাক ফোন কৰিবলগা হৈছে মোক ঘূৰাই দিয়ক সেইখিনি বেছি যদি সেইখিনি দিবও নোৱাৰে আধাখিনিয়ে ঘূৰাই দিয়ক কিন্তু মোক লাগিবই লাগিব